হেল্ল' অঁ অঁ কওক এই এনেই আছিলোঁ এতিয়া ঘৰতে গা চা কওকচোন অঁ নাই আজি তেনেকে একো অফিচত মানে আজি ছুটি আছিল তাকে আৰু গাটো অলপ বেয়া আছিল সেইকাৰণে অলপ ঘৰত থকাটোৱে বেছি ভাল বুলি ভাবিলোঁ তাকে আজি ছুটি লৈছোঁ ঘৰতে আছোঁ এনেই কি কৰিছে গম নাপাওঁ দেই মই এতিয়া ওলাইছোঁহে বাথ ৰূমত গা ধুই আছিলোঁ গা চা ধুই ওলাইছোঁহে তাকে এতিয়া

হয় হয় সেনেকৈ মই একো এটা তেনেকৈ ভবা নাই কাৰণ মই এইকেইদিন ভাবিব পৰা অৱস্থাতে নাই মানে মই এতিয়া বেড ৰেষ্টতে আছোঁ বিছনাতে থকা হয় এই তাকেই এতিয়া গোটেই দিনটো এতিয়া ফ্ৰেছ নহ'লেও গাটো ভাল নালাগে সেইকাৰণে মই আহিছিলোঁ গা চা ধুব আহিছিলোঁ বাকী কি প্লেন কৰিছে মই তেনেকৈ একো ক'ব নোৱাৰো যদি আপুনি কৈছে তেনেহ'লে হ'বও পাৰে কথাটো বেলেগেে একো অঁ কিবা ব্যস্ত থাকিব পাৰে

অঁ অঁ সেইটো বেয়া নহয় বাৰু সেইটোত যাব পাৰি বাৰু কিন্তু মই মই যে যাম সেইটো মানে ক'ব নোৱাৰোঁ আপোনাক কাৰণ আপুনি গম পাইছেই মোৰ অসুখ হৈ আছে কিন্তু একো নাই সেইটো ইমান সেইটো ইমান হেৰি কৰিব নালাগে মোৰ এনেও গাড়ী আছেই বা মোৰখন বেছি কমফৰ্টেবলেই হ'ব আপোনালোকৰখনতকৈ তো একো নাই বাৰু মই নিজৰখনতেই যাম যদি পাৰোঁ সেইটো চাওঁ যদি সময় সুবিধা যদি মিলে কিন্তু মোৰ মতে যদি আপুনি ভূঞানীৰ লগত কথা পাতিছে তেওঁ যদি যাম বুলি কৈছে তেতিয়াহ'লে যাওক আপোনালোক ভালেই হ'ব যদি এইটো মানে আপোনালোকে ভাবিছে কথাটো ভাল কথাই কিন্তু মই আপোনাক যে যাব পাৰিম সেইটো তেনেকৈ ক'ব নোৱাৰোঁ এতিয়া কাৰণ সময় ঠিক আছে ঠিক আছে হ'ব

ঠিক আছে হ'ব বাৰু হ'ব দিয়ক অঁ